অসমৰ শিক্ষা ব্যৱস্থাটো বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া সা সুবিধা পাইছে যদিও সেই বিনামূলীয়া ব্যৱস্থাটো ব্যৱস্থাটো কিছুমান নামভৰ্তিৰ ক্ষেত্ৰত ক্ষেত্ৰতেই হওক বা পৰীক্ষাৰ ক্ষেত্ৰতেই হওক বা পাঠ্যপুথিৰ ক্ষেত্ৰতেই হওক আৰু ৰেজিষ্ট্ৰেশ্যন আদি এইবোৰৰ ক্ষেত্ৰত মানে বিভিন্ন ধৰণৰ মাচুল প্ৰদান কৰিব লগা হয় আৰু তেতিয়াহে বিনামূলীয়া হ'লেও তেতিয়াহে মানে শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পায় বা পৰীক্ষা বা পৰীক্ষাৰ আগত যেতিয়া ৰেজিষ্ট্ৰেশ্যন মাচুল মাচুল দি ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হয় তেতিয়াহে পৰীক্ষাত বহিবলৈ দিয়া হয় মানে তাৰ পাছতে গতিকে মানে এখন বিদ্যালয় হওক বা এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় হওক এনেকুৱা যেতিয়া মানে এইবোৰত যিহেতু শ শ হাজাৰ হাজাৰ ল'ৰা ছোৱালী শিক্ষা গ্ৰহণৰ বাবে যায় তেওঁলোকেতো বহুত মানে মাচুল প্ৰদান কৰিব লগা হয় যেনেকৈ বিদ্যালয়ত বাৰু মাচুলটো অলপ কম হয় কিন্তু যেতিয়া মহাবিদ্যালয়ত পায় তেতিয়াও মাচুলটো বৃদ্ধি পাই বিশ্ববিদ্যালয়ত তাতকৈ অলপ বৃদ্ধি পায় সেই তেওঁলোকে দিয়া মাচুলবোৰেই আকৌ শিক্ষা ব্যৱস্থাত কামত লগোৱা হয় ইয়াৰ উপৰিও কেতিয়াবা ইয়াৰ উপৰিও মানে কেতিয়াবা আকৌ চৰকাৰে কিছু কিছু ক্ষেত্ৰত মানে শিক্ষাৰ ক্ষেত্ৰতে হওক বা আন কাৰণতে হওক চৰকাৰে অন্য এখন চৰকাৰৰপৰা মানে ধাৰ ল'ব লগা হয় এনেদৰে বৰ্তমান সময়ত মানে শিক্ষা ব্যৱস্থাটো চলি আছে